অঁ এইটো পানীগাঁও থানাৰ অ' চি ছাৰ হয়নে ছাৰ মই আজাদ গোহাঁই টেকেলা পৰা কৈছোঁ মোৰ নাম মোৰ নাম বিকাশ কোঁৱৰ ছাৰ মই মানে আপোনাৰ গুৱাহাটীৰ পৰা আহি জাষ্ট আপোনাৰ লখিমপুৰ টাউনত আপোনাৰ ৰৈছোহি মানে লখিমপুৰ টাউনত মোৰ গাড়ী নামিছে ছাৰ মোৰ মানে কি আপোনাৰ মোৰ বেগটো ছাৰ মোৰ বৰ্তমান চাইছো বেগটো নাই মানে বেগটো মোৰ চুৰি হ'ল মানে ছাৰ সেইটো কাৰণে মই কমপ্লেন এটা দিব কাৰণে আপোনাক ফোন কৰিলোঁ ছাৰ ছাৰ চুৰি হ'ল বুলি কেনেকৈ গম পালে মানে মোৰ বেগটো অলৰেডি মোৰ লগতে আছিলে মোৰ লগত এজন মানুহ বহি আছিলে ক'ৰ মানুহ ময়ো ইমান গম নাপাওঁ তেওঁ মোৰ লগত ভাল ভালকৈ কথা বতৰা পাতি আছিল কিন্তু মই মাজতে অকণমান টোপনি গ'লো টোপনি সাৰ পাই চাইছো যে মানুহজনো নাই আৰু মই চাইছোঁ মোৰ বেগটোও নাই সেইটো কাৰণে মই চুৰি মানুহজন আপোনাৰ মই অলৰেডি বান্দৰদোৱা আগত মানে বান্দৰদোৱা আগত মানে বান্দৰদোৱা পোৱা আগত মই সাৰ পাইছোঁ তাৰ আগতে মানুহজন নামিছে বেগত বিশেষ মোৰ পইচা পাতি ইমান নাছিলে পইচা পাতি আপোনাৰ খুব খুব বেছি পইচা পাতি ডক'মেণ্ট মোৰ ইম্প'ৰ্টেণ্ট ডক'মেণ্ট আছিলে ছাৰ সকলো মোৰ অ'ৰিজিনেল আধাৰ কাৰ্ড পান কাৰ্ড আৰু ভোটাৰ আই দি চব ড'কমেণ্ট তাতে আছিলে চিট নাম্বাৰ আপোনাৰ মোৰ আপোনাৰ থাৰ্টি ওৱান

আপোনাৰ মোৰ এ এচ টি চি নহয় ছাৰ আপোনাৰ মোৰ প্ৰাণজিৎ ট্ৰেভেলছৰ গাড়ী আছিলে হয় হয় প্ৰাণজিৎ ট্ৰেভেলচৰ মালিকৰ লগত কণ্টেক্ট কৰিবলৈ মই তেওঁৰ কন্টেক্ট নম্বৰ পোৱা নাই ছাৰ ডাইভাৰক কৈছিলোঁ ডাইভাৰে একো ৰেছপে'ন্ছ নিদিয়াৰ বাবে মই আপোনাক ফোন কৰিবলগীয়া হ'ল নহয় ডাইভাৰক মই সুধিছিলোঁ ডাইভাৰ ডাইভাৰক কৈছিলো যে তেওঁ টিকেট কৰিব নালাগে তেওঁ বাটৰ পৰা উঠোৱাই আনিছিলে তেওঁক তেওঁ আপোনাৰ প্ৰায় আপোনাৰ বিশ্বনাথ চাৰিআলি আগৰ আপোনাৰ তেজপুৰ পাৰ হোৱাৰ পৰা পাৰ হৈ তেজপুৰৰ পৰা পাৰ হোৱা পাছত তেওঁক উঠোৱাইছে ডাইভাৰৰ কণ্টেক্ট নম্বৰ আছে ছাৰ ঠিক আছে অঁ কওক ছাৰ মোৰ থানা পানী গাঁও ছাৰ সেইটো কাৰণে আপোনাক কণ্টেক্ট কৰিছোঁ হয় ছাৰ কওক

হয় হয় ছাৰ হয় ছাৰ হয় ছাৰ হয়

বৰ্তমান ছাৰ মই আজাদ আহি পাই গৈছোহি মোৰ মানে মোৰ আপো মই সাতটা আপোনাৰ গধূলি সাতটা পাঁচ মানত মোৰ গাড়ী আহি লখিমপুৰ পাইছেহি তাৰ পৰা মই ঘৰত ফোন কৰিলোঁ ঘৰ পা মানুহ গ'ল আহি পিনি মোক লৈ আহিলে বৰ্তমান মই আজাদতে আছোঁ ঠিক আছে ছাৰ মই যাম পাৰিম হয় ছাৰ ছাৰ ড'কমেণ্টচ মানে মোৰ জেৰক্স কপি নাই মোৰ হেৰিঅত টিকেটো আছে ড্ৰাইভত মোৰ গুগ''ল ড্ৰাইভত মোৰ সেইখিনি ছেভ আছিলে ডক'মেণ্টচখিনি টিকেট ডক'মেণ্টচখিনি চেভ আছে গুগ'ল ড্ৰাইভত হয় টিকেট মোৰ হাতত আছে আছে আছে আছে আছে টিকেট হাতত আছে মোৰ ছাৰ ঠিক আছে ছাৰ মই গৈ আছো যাম বাৰু ফোন নম্বৰ আছে মোৰ লগত ঠিক আছে ছাৰ হ'ব মই গৈ আছো